কোনে কৈছে কওকচোন অ' হয় অ' কওকচোন অ' কওকচোন অ'

অ' অ' অ' ঠিক আছে তাৰ নামটো কি আছিলে অ' কোন শ্ৰেণী আছিলে ৰোল নম্বৰ অ' ঠিক আছে তাক ভালকৈ দেখুৱাব মই ষ্টাফত কথাষাৰ পাতিম

অ' অ'

অ' অ' ঠিক অ' ঠিক অ' ঠিক আছে মই ষ্টাফত ক'ম বাৰু অ' অ' অ' ঠিক আছে